মই অসমৰ শিৱসাগৰ ডিব্ৰুগড় নগাঁও শ্বিলচৰ তিনিচুকীয়া গৈছিলোঁ আৰু শিৱসাগৰ ডিব্ৰুগড় নগাঁওলৈ যাওঁতে মই বাছত গৈছিলোঁ শ্বিলচৰলৈ যাওঁতে মই বাইকত গৈছিলোঁ আৰু তিনিচুকীয়ালৈ যাওঁতে মই ৰে'লত ভ্ৰমণ কৰিছিলোঁ